অনান্য ভাষাসমূহৰ দৰে অসমীয়া ভাষাটো কেনেদৰে সম্পৰ্কিত আচলতে এই কথাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি ক'ব লাগিব কাৰণ বৰ্তমান যি আমাৰ অসমত বিভিন্ন ধৰণৰ জাতি উপজাতি বিভিন্ন ভাষাগোষ্ঠীৰ মানুহে বসবাস কৰি আহিছে আৰু বিভিন্ন ভাষাগোষ্ঠীৰ বিভিন্ন মানুহ তেওঁলোকৰ গাৰ গঠনৰ পৰা আদি কৰি তেওঁলোকৰ খাদ্যাভাস সাজ পোছাক তেওঁলোকৰ সংস্কৃতি বিভিন্ন ধৰণৰ বেলেগ বেলেগ হয় আৰু গতিকেলৈ তেওঁলোকৰ যি ভাষা তেওঁলোকৰ যি আদান প্ৰদান কৰা যি কথা বাৰ্তা তেওঁলোকৰ সেই কথা বাৰ্তাসমূহ সকলোৰে ভাষাসমূহ বেলেগ বেলেগ হৈ পৰে আৰু সেই ভাষাসমূহেই ভাষাসমূহ তেওঁলোকে আদান প্ৰদান কৰিবলৈ তেওঁলোকৰ যি মাতৃভাষা বা তেওঁলোকৰ যি জন্মগত ভাষা তেওঁলোকে ব্যৱহাৰ কৰে কিন্তু আমি দেখিবলৈ পাওঁ যি এখন ঠাইত যিখন ঠাইৰ যি মাতৃভাষা সেই মাতৃভাষাকেই তেওঁলোকে ক কথোপকথন কৰিবলৈ বা সামাজিক মাধ্যমতে হওঁক বা সামজিক ক্ষেত্ৰত তেওঁলোকে কাম কৰিবলৈ তেওঁলোকে অসমৰ যি মাতৃভাষা সেই মাতৃভাষাটো গ্ৰহণ কৰিবলগা হয় মানে এতিয়া ধৰক আমি যদি বিভিন্ন ঠাইলৈ যাওঁ বিভিন্ন ক্ষেত্ৰলৈ যাওঁ তেতিয়া আমি যদি কিবা কথা পাতিবলৈ হয় তেনেহ'লে আমি সেই অসমীয়া ভাষা বা অসমত যি প্ৰচলিত বা যি ঠাইৰ লগত যি প্ৰচলিত ভাষা সেই ভাষাকে আমি কথা পাতিব লাগিব গতিকেলৈ সেই কথিত ভাষাসমূহ তেওঁলোকৰ যি তেওঁলোকৰ নিজা মাতৃভাষা তেওঁলোকৰ যি জাতিৰ হওঁক উপজাতিৰ হওঁক তেওঁলোকৰ যি ভাষাসমূহ সেই জাতিসমূহে কেৱল তেওঁলোকৰ আদান প্ৰদান কৰিবলৈ বা তেওঁলোকৰ যি নিজৰ মানুহৰ লগত নিজৰ জাতিৰ লগত আদান প্ৰদান কৰিবলৈহে সেইখিনি ব্যৱহাৰ কৰে তেওঁলোকে কোনো ধৰণৰ সামাজিক ক্ষেত্ৰত সেইখিনি প্ৰয়োগ কৰিব নোৱাৰে বা লিখিত অৱস্থাত তেওঁলোকে প্ৰয়োগ কৰিব নোৱাৰে কোনো এটা মাধ্যমত কোনো এটা হেৰিয়ত তেওঁলোকে বিভিন্ন ধৰণৰ কথাৰ আলোচনা কৰিলেও বিভিন্ন কথা তেওঁলোকে চিন্তা চৰ্চা কৰিলেও তেওঁলোকে সেইবিলাক আদান প্ৰদান কৰিবলৈ হ'লে যি সেই ঠাইৰ লগত জড়িত বা যি ঠাইৰ লগত যি ৰাজ্যৰ লগত যি ভাষাটো আগবঢ়া সেই আগবঢ়াটোৰ লগতহে তেওঁলোকে আগবাঢ়িব লাগিব গতিকেলৈ মানে ক'বলৈ গ'লে কথিত ভাষাটো তেওঁলোকৰ যি জাতিৰ ভাষা সম্পৰ্কিত বুলি সেই সেই ধৰণে আমি ক'ব পাৰোঁ আৰু সেইধৰণেই আমাৰ যি সমাজ ব্যৱস্থা এনেদৰে আগবাঢ়ি গৈছে